মই শৰীৰ চৰ্চা ব্যায়াম এইবিলাক আজি পাঁচ বছৰ মানে হ'ল আৰম্ভ কৰা তেতিয়াৰ পৰা কৰি আছোঁ আৰু মানে সদায় কিবা নহয় কিবা এটা মই কৰোৱেই মানে যাতে শৰীৰটো মোৰ অকণমান ঠিক হৈ থাকক মানে শৰীৰৰ ওপৰত প্ৰেছাৰ পৰা কিবা এটা মানে কৰোৱেই মই মানে নকৰাকৈ মই থাকিব নোৱাৰা হৈ যাওঁ হৈ গৈছো মানে এতিয়া দেই আজিকালি মানে কি হৈছে আমাৰ আজিকালি বুলি নহয় এটা সুস্থ আৰু সবল শৰীৰ থকাটোতো মানে থাকিবই লাগে মানে এইটো মানে আজিকালি বা কি বুলি কোৱা নাই মানে থাকিবই লাগে কিন্তু আজিকালি বেছি জৰুৰী হৈ গৈছে কাৰণ কিয় আজিকালি মানে খোৱা বোৱা এইবিলাক জাংক ফুডেই হয় বেছিভাগ আমাৰ যুৱ প্ৰজন্মৰ মাজত মানে খোৱা বোৱাটো বহুত বেছি বেয়া হৈ গৈছে আৰু ভেজাল খাদ্যটো আছেই তো সেইবিলাকৰ পৰা ৰক্ষা পাবলৈ বুলিয়েই ক'ব লাগিব মানে সুস্থ সৱল শৰীৰটো এটা বহুত বহুত বেছি প্ৰয়োজনীয় এটা উপাদান হৈ গৈছে জীৱন জীয়াই থকাৰ এটা সুস্থ আৰু এটা কথা কোৱা যায় যে কি এটা সুস্থ আৰু সবল শৰীৰতহে এটা সুস্থ মনে বাস কৰে ঠিক আছে আৰু এটা সুস্থ মনটো আমাক চবকে লাগিব কোনো এইটো ডিনাই নকৰে যে নালাগিব বুলি তো এতিয়া আমি শৰীৰ চৰ্চা বুলি যে ক'লো এতিয়া শৰীৰ চৰ্চা আমি কেনেকৈ কৰিম তাৰ কাৰণে কি বহুত বেছি কিবা কৰিব লাগে নি নালাগে আমি সময়মতে উঠিলো উঠি পিনি কিবাকিবি কৰিলো নিজৰ কাম তাৰপাছত আমি জাষ্ট সদায় প্ৰথমতে আৰম্ভ কৰোতে আমি কম সময় পা আৰম্ভ কৰিম আধা ঘণ্টা প্ৰথম সপ্তাহত ধৰক আধা ঘণ্টা আমি উঠা বহা কৰিলো বুকদান মাৰিলো এনেকৈ পুল আপ মাৰিলো তাৰপাছত জঁপিয়ালো অকণমান দৌৰি আহিলোঁ তো সেইবিলাকৰ পা আৰম্ভ কৰিব পাৰি তো সেইবিলাক হৈ গ'ল তাৰপিছত লাহেকৈ আমি কি কৰিম সময়টো আৰু লাহে লাহে বেছি বঢ়াই যাম তাৰপাছত আৰু যোনদিনা ধৰক বহুত বেছি এইবিলাক ষ্ট্ৰেট্ছ কৰিব লগা আছে তেতিয়া আমি য়োগা কৰিম য়োগাবোৰ কি তাৰাসন শুক্ৰাসন সূৰ্য নমস্কাৰ এইবিলাক পৌৰাণিক যুগৰ পৰা চলি আছে আৰু এইবিলাক বহুত বহুত বেছি প্ৰভাৱকাৰি হয় আৰু প্ৰণায়ম এইবিলাকতো আছেই প্ৰণায়মটো শুই উঠাৰ পাছতে প্ৰথমে প্ৰণায়ম কৰিয়েই বিচনা পা নামিব লাগে বুলি কওঁ মই তেতিয়া মানে কি হয় শুই উঠিলে প্ৰণায়ম কৰিলে মেডিটেশ্যন কৰা হৈ গ'ল আৰু এইফালে আপোনাৰ উশাহ নিশাহ লৈ উশাহ নিশাহ লৈ পিনি অক্সি অক্সিজেনটো যিমান মানে মানে অক্সিজেনটো পালে আপুনি তো গোটেই দিনটোৰ কাৰণে এটা ফ্ৰেছ মানে সতেজ এটা ভাৱ আপোনাৰ আহি থাকিব আৰু এতিয়া আমি ভাবো কি যে শৰীৰ চৰ্চা কৰিবলৈ জিম যাবই লাগিব নেকি আচলতে তেনেকুৱা নহয় আপুনি যদি ভালকৈ কৰি থাকে আমি যদি ভালকৈ কৰি থাকোঁ যে এইবিলাক সদায় দৈনিক ব্যায়াম চিয়াম এইবিলাক ঘৰতে যোনবিলাক কৰিব পাৰি তেতিয়া যে মই যোনবিলাক ক'লো সেইবোৰ তাৰপাছত সেইটো যদি কৰি থাকো তেনেহ'লে এটা ভাল মানে সুস্থ সবল এটা শৰীৰ আমি লৈ ফুৰিব পাৰো আৰু কিছুমান তাতকৈ যদি বেছিকৈ লাগে যে অকণমান বোলে দেখি শুৱনি হ'ব লাগে যোনটো মানে এটা আদৰ্শ শৰীৰ আইডিয়েল বডি বুলি যোনটো কয় তেনেকুৱা হ'ব লাগে বোলে তেতিয়া তেওঁলোকে জিম যাব পাৰে আৰু আৰু এটা কথা সেইবিলাক বডি মানে জিমলৈ গৈ পেলাই মানে বস্তুটো কেনেকৈ কোনটো ওপৰত মানে কোনটো কেনেকৈ প্ৰশিক্ষণ কৰিলে কেনেকৈ হ'ব সেইবিলাক প্ৰথমতে জানি ল'ব লাগে তাৰপাছত আপুনি ঘৰতো সেইবিলাক কৰিব পাৰে কিন্তু তাৰ ওপৰত জ্ঞানটো বহুত মানে জৰুৰী কাৰণ যদি আমি এতিয়া বোলে ভালকৈ আমাক কৰিব লাগে বাহু বাহু ওপৰত ট্রেইনিং কৰিবলৈ এতিয়া ওজনটো দাঙোতে আমি কেনেকৈ দাঙিম কেনেকৈ দাঙিলে দুখ পাম কেনেকৈ দাঙিলে দুখ নাপাম প্ৰথমতে দঙাৰ আগলৈ কি কি কৰিব লাগিব দঙাৰ পাছত কি কি কৰিব লাগিব সেইবিলাক চব জানি ল'ব লাগিব ন ডাইৰেক্টটো যদি মই দাঙি দিওঁ তোমাৰ দেখোন দুখেই পাব আৰু বা আৰু কি এতিয়া ভৰিৰ কাৰণে ওজন দাঙিব লাগে ভৰি এইবিলাক এই মাংস পেশীবিলাক ডাঙৰ হ'বলৈ মানে শক্তিশালী হ'বলৈ ত' সেই ওজনটো দাঙিবলৈ হ'লে আমি কেনেকৈ দাঙিম এতিয়া সেই ওজনটো দাঙিওতে এতিয়া আমাক লাগিব ন প্ৰশিক্ষক এজন যে কেনেকৈ দাঙিলে কোনডখৰত জোৰ পৰিব কেনেকৈ দাঙিলে কোনডখৰত জোৰ জাহা তাহা যদি আমি দাঙি দিওঁ যদি এইফালে বোলে সিৰ পাক খাই গ'ল তেতিয়া কি হ'ব ত' সেইবোৰৰ কাৰণে জিমটো জিমত গৈ পিনে মানে সেইবিলাক আমি শিকি লৈ অহাটো প্ৰয়োজনীয় বহুত আৰু মই মই প্ৰশিক্ষণটো লৈ আছোঁ বাৰু হেৰি হ'ল তিনি বছৰমান আমাৰ ওচৰৰে জিমটোত আমাৰ চাৰোটা ওচৰত তেওঁ তেওঁ ভালেই শিকাই দেই তাৰপিছত কৈছে মোক যে আমি কৈছে আৰু বোলে কাৰোবাৰ আহি পিনি গঠন মানে নকৰাকৈ হেৰি মাৰি দিলে দাঙি দিলে গধুৰ গধুৰ তাৰপাছত পিছদিনা সেইদিনা সেদনাই আকৌ বিষ নাই পিছদিনা তাৰ কি হৈ গ'ল এইডখৰ ফুলি গ'ল নহয় তাৰপাছত গম পাইছোঁ যে মানে অকণমান সেই মাচুল ইঞ্জিউৰী হৈ গ'ল তাৰপাছত এমাহমান জিমলৈ আহিবই নোৱাৰিলে তো সেইকাৰণে মানে প্ৰথমতে আমি শিকি ল'ব লাগিব তাৰপাছত বস্তুটো কৰিব লাগিব